হেল্ল' হেল্ল' অঁ মই বকিয়াল বাগানৰ পানী যোগান বিভাগলৈ ফোন কৰিছোঁ হয় অঁ অহা ওঠৰ তাৰিখে বকিয়াল না ৰাজহুৱা নাট্য মন্দিৰত মহিলাসকলৰ এটি অনুষ্ঠান আয়োজন কৰা হৈছে তাত প্ৰায় এহেজাৰমান মহিলা আহিব সেয়েহে আপোনালোকৰ যোগেদি পানী টেংকীৰ সহায়ত পানী যোগান ধৰা হ'ব আপোনালোকে গম পাইছেই চাগে অঁ অঁ আমাৰ অঁ আমাৰ টেণ্ট হাউছৰ পৰা পানী থোৱাৰ ব্যৱস্থা কৰা হৈছে অকল টেংকীৰ ব্যৱস্থা কৰি দি পানীৰ যোগান দিলেই হ'ব হয় নটামান বজাত আহি যাব যাতে সকলোৱে পানীখিনি পায় আৰু অঁ অঁ ঠিক আছে অঁ